ঘৰৰ কাম কৰি থাকোঁতে গান শুনাৰ লগতে মই গান গায়ো থাকোঁ কাৰণ যেতিয়া আমি এটা গান শুনি শুনি কামটো কৰি থাকা যায় তেতিয়া সময়খিনি কেনেকৈ পাৰ হৈ যায় বা গান কামটো কেনেকৈ শেষ হৈ য়ায় গমকে পোৱা নাযায় আৰু তেনেকৈ মই ঘৰৰ প্ৰতিটো কামে গান শুনি শুনি বা গান গাই গাই নাচি বাগি তেনেকৈ কৰি থাকো

উল্লাসত উল্লাসত বা নাচি বাগি কৰি থাকো তেতিয়া কামটো কেনেকে হৈ যায় গমকে নাপাও কামটো যেত কৰি থাকোঁতে যদি মই এনেয়ে থাকো তেতিয়াহ'লে ভাগৰ অনুভৱ হয় গতিকে যেতিয়া এটা গানত মন দিয়া হয় তেতিয়া সেইবোৰ ভাগৰ অনুভৱ নহয় সেইবোৰ কথা বেলেগ কথা মনলৈ নাহে তেতিয়া কামটো সোনকালে শেষ হোৱা নিচিনা লাগে